ৰন্ধা কামটো হবি হিচাপে লোৱাৰ ক্ষেত্ৰত মোৰ মা আৰু মোৰ ডাঙৰ ভিনদেউ মোৰ মোৰ জীৱনত ভূমিকা পালন কৰিছে মানে মা মাৰ কাষত মই আঞ্জা কাটি দিওঁ নাইবা মায়ে মাৰ কাষত ঠিয় হৈ চাই চাই মানে থিয় হৈ মোৰ এনেই ভাল লাগে আৰু কিবা এটা চাই থাকি ভাল লাগে তাৰপাছত মই মাৰ আঞ্জা বনাওঁতে চাওঁতে চাওঁতে মই ভাত ৰান্ধিব পাৰা হ'লোঁ তাৰপাছত মই ডাঙৰ ভিনদেউৰ কাষত মানে ভিনদেৱে কুকিং কৰে কুকিং কৰিলে ভিনদেৱে মোক বস্তুবিলাকক কাষত দি থাকিব দিয়ে পিঁয়াজ দিব দিয়ে বিলাহী দিব দিয়ে এনেকৈ দিওঁতে দিওঁতে কৈ নাথাকে কিন্তু দিব দিয়ে তাৰপাছত মই নিজে চাই চাই থাকোঁ বস্তুটো মানে কোনটো বস্তু কি দিছে তাৰপাছত তাৰপাছত যেতিয়া মই ঘৰত আহোঁ আহি সেই বস্তুটোৱে মই ট্ৰাই কৰি চাওঁ ঘৰত বনাই চাওঁ হয় ঠিকে আছে ভিনদেউৰ লগত মিলিছে সেনেকৈ মই বনাওঁতে বনাওঁতে খাই মানুহে মানে মা দেউতা যোন বে বেলেগ মানুহে খাই সোৱাদ পায় সকলোৱে কয় আৰু মানে ভা ভাল হৈছে বঢ়িয়া হৈছে সেনেকৈ মোৰ নিচা নিচা লাগি গৈছে ৰন্ধাটো মোৰ হবি হৈ গৈছে